অঁ হয় কোনে কৈছে আপুনি মাধৱ মাধৱ মই ক'ত আছিলে নামটো শুনিছিলোঁ চিনাকি চিনাকি লাগিছে বাৰু ঘৰ ক'ত আছিলে অঁ চ'ৰি এতিয়াহে মনত পৰিছে দেই বহুত দিনৰ মূৰত মানে নামটো মনলৈ অহাই নাছিল মানে শুনিছিলোঁ মানে আগতে চিনাকি আছিল যে এতিয়া আকৌ পাহৰিলোঁ বোলো বেলেগ মাধৱ নেকি আকৌ কি খবৰ ভাল ন অঁ অঁ বিহু পাইচেহি মানে তেনেকৈ ইমান যা যোগাৰ কৰা নাই বাৰু এতিয়াও মানে কৰিম আৰু লাহেকৈ অঁ অঁ এ বনোৱা নাই এই মানে বজাৰটো কৰি থৈছোঁ আৰু বনাম লাহে ধীৰে নাৰিকল কিনি থৈছোঁ তাৰ পিছতে তিল পিঠাৰ কাৰণে তিল মিঠৈ আনি থৈছোঁ আৰু এই সময়ত আৰু কেটলি মূখত দিয়া পিঠাটো এনেকৈ গৰমে গৰমে বিহু দিনাহে বনোৱা হয় বা হেৰী পিঠা সুতুলী পিঠা এনেকুৱা কিবা কিবি বনাম আৰু ঘিলা পিঠা বৰ পিঠা তাৰ পিছত কিবা আছিল নেকি বাৰু

অঁ নাৰিকলৰ লাৰু হেৰীটো লাগে ন কেনেকৈ বনাব লাগে ৰেচিপিটো লাগে মানে অঁ ঠিক আছে হেৰী নাৰিকলটো এনেকৈ ধুনীয়াকৈ টঙনীয়াই মানে কাটি কূটি ধুনীয়াকৈ নাৰিকলৰ হেৰীটো ওলোৱা পিছত ওপৰত যিটো ক'লা চামনি হেৰী থাকে যে সেইটো ধুনীয়াকৈ ওপৰৰ হেৰীটো কাটি লৈ পেলাই তাৰপিছতে নাৰিকলখিনি ধুই ধুনীয়াকৈ সৰু সৰু টোকোৰা কৰি পেলাই আমি এনেই ৰুকনীত ৰুকিব পাৰি কিন্তু ৰুকনীত ৰুকিলে অকণমান কষ্ট হয় কাৰণে আমি কি কৰোঁ এই মিক্সিতে মাৰি দিওঁ মানে হাঁ সৰু সৰু টোকোৰা কৰি পেলাই মিক্সিতে মাৰি দিওঁ দি লৈ পেলাই তাৰ তাৰ লগতে আমি চেনী দি দিওঁ যদি নাৰিকল দুযোৰ হয় আমি চাৰিকাপ চেনী মানে একেলগে দি মিক্সিত মাৰি মানে এখন ধুনীয়া ভাল মানে নতুন কেঁৰাহীত আৰু

অঁ সিমানেই আৰু সিমানেই ইমান টান নহয় নহয় এইটো ৰেচিপিটো

হয়

আৰু মিক্সীত হ'লে মিক্সীটো গৰম হৈ যায় যে কাৰেন্টত বৰা চাউল নহয় আমি এনেকৈ ভাত খোৱা চাউলৰে বনাব পাৰোঁ বৰা চাউলটো দি বনালে অলপ অসুবিধা হয় আঠাটো বেছি যে গতিকে আমি পিঠাগুৰি খিনি চালি পেলাই কি কৰোঁ চেনি বা চেনি আৰু নিমখ মানে কি আমি পানীত গুলি লওঁ হাঁ পানীত গুলি পেলাই তাত অকন ডাঠ কৰি লওঁ হেৰি মিঠা লুনিয়া কৰি পেলাই অকণ অকণ কৈ পানী ছটিয়াই এখন ডলাত আমি কি কৰোঁ মানে পিঠা গুৰিটো এনেকৈ সানি লওঁ মানে সানি সানি সানি মানে সম্পূৰ্ণ পিঠীগুৰিটো আমি লাডু নকৰো মানে অলপ

চালি লৈ পেলাই তাক কি কৰোঁ কেটলি কেটলি মূখতো দিব পাৰোঁ আমি কুকাৰতো দিব পাৰোঁ সৰু সৰু দিচপজেল গিলাচ যে কফি কাপ

খুলি দি পেলাই কি কৰোঁ পানীটো যেতিয়া উতল হয় উতলে তেতিয়া আমি কফি কাপ বিলাকত পিঠাগুৰি বিলাক ভৰাই দিওঁ দি লৈ পেলাই

পাঁচ ছেকেণ্ড ছয় ছেকেণ্ড মান এনেকৈ ৰাখিলেই পিঠাটো ধুনীয়াকৈ সিজিয়েই যায় হাঁ ঠিক আছে হ'ব ন হ'ব আকৌ কিবা ঠিক জানিব লগা থাকিলে পিছত ফোন কৰিব হাঁ ঠিক আছে হ'ব